সকলোৰে সৈতে আহাৰ গ্ৰহণ কৰি মোৰ ভাল লাগে কিয়নো অকলে ভাত খাই মই ভাল নেপাওঁ দুপৰীয়াই হওক বা ৰাতিয়েই হওক মই সকলোৰে লগতেই খাওঁ ঘৰত যেতিয়া মই থাকোঁ তেতিয়া মই মোৰ মা দেউতা ভাইটি ভণ্টি সকলোৰে লগত খাই ভাল পাওঁ আৰু মই যেতিয়া হোষ্টেলত থাকোঁ হোষ্টেলত থাকোঁতেও মই মোৰ লগৰ ছোৱালীবিলাকৰ লগত খাওঁ বা মই যেতিয়া ফ্ৰী থাকোঁ তো দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈয়ো মই লগৰ লগতেই যাওঁ আৰু লগৰ লগতেই মই খাই ভাল পাওঁ অকলে থাকিলে মোৰ খোৱা নহয় মোৰ পেটলৈ ভাত নাযায় খাবলৈ মন নাযায় গতিকে মই সকলোৰে লগত আহাৰ গ্ৰহণ কৰিয়েই ভাল পাওঁ দুপৰীয়া বা ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ যথেষ্ট আমন্ত্ৰণ আহে কিন্তু বেছিভাগ ৰাতি আহে কাৰণ ৰাতি সকলোৰে ঘৰত মাছ মাংস থাকে অনাৰ ব্যৱস্থা থাকে গতিকে সেইকাৰণে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ বেছিকৈ আমন্ত্ৰণ আহে কিন্তু দুপৰীয়াও আহে দুপৰীয়া আহিলে ঘূৰি অহা হয় আবেলি সময়ত কিন্তু ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ বেছিকৈ আমন্ত্ৰণ কৰে বহুত মানুহ একেলগে খোৱাৰ অভিজ্ঞতা আছে বিয়াসমূহত আছে ধৰ্মীয় অনুষ্ঠান পূজাৰ ভোগ খাবলৈয়ো যাওঁ দাৱাত ঈদত যিটো মাতে আৰু খ্ৰীষ্টমাছৰ দিনাৰ বা মন্দিৰৰ অনুষ্ঠান আদি বিভিন্ন ক্ষেত্ৰত আছে বিয়াত গ'লে খাবলৈ ভাল লাগে কাৰণ বিয়া বিভিন্ন ধৰণৰ খাদ্য বস্তু থাকে ভাত দালি ভাজি বুফে চিষ্টেম থাকে আৰু আজিকালি সেই বিয়াবিলাকত বহুত খাদ্য খুওৱা হয় বহুত ভাল লাগে খাই পেলাই গতিকে আৰু ঈদতো ভাল লাগে পোলাও বিৰিয়ানী থাকে আৰু মাছ মাংস সকলোবোৰ থাকে পকোৰা থাকে তেনেকৈ খ্ৰীষ্টমাছতো ভাল লাগে কেক খাবলৈ পাওঁ পুডিং খাবলৈ পাওঁ বা মন্দিৰৰ অনুষ্ঠানসমূহত প্ৰসাদ দিয়ে প্ৰসাদৰ লগত খিচিৰি দিয়ে আৰু বিভিন্ন ধৰণৰ দিয়ে খাদ্য গতিকে মোৰ বহুত ভাল লাগে এইবোৰত খাবলৈ গৈ পেলাই মই সাধাৰণতে বাহিৰত খায়েই বেছি ভাল পাওঁ ঘৰত থকাতকৈ গতিকে যেতিয়া অনুষ্ঠানবোৰ পতা হয় এই অনুষ্ঠানবোৰতেই মই খাই ভাল পাওঁ আৰু অনুষ্ঠানবোৰলৈ মই যাওঁ মাতিলেও যাওঁ নামাতিলেও মই নাযাওঁ বুলি নকওঁ কিয়নো এইবোৰত খাই মোৰ বহুত বেছি ভাল লাগে আৰু সঁচাকৈয়ে বিভিন্ন অনুষ্ঠান বিয়া সবাহবোৰত খাই যিমান বেছি ভাল লাগে অকলে থাকিলে সিমানটো ভাল লগা নহয় অঁ গতিকে মই এইবোৰ অনুষ্ঠানত যাওঁ আৰু অনুষ্ঠানবোৰত গৈ মই খাই বহুত বেছি ভাল পাওঁ বহুত বেছি ভাল লাগে এইবোৰ খাইলৈ বিয়াত ভাল লাগে আৰু খ্ৰীষ্টমাছ ডিনাৰ হওক সকলোতে মন্দিৰৰ অনুষ্ঠান সকলোতে মোৰ খাই বহুত বেছি ভাল লাগে আৰু মই যাওঁ মোক নামাতিলেও যাওঁ মাতিলেও যাওঁ আৰু বিয়াবিলাকত বিশেষকৈয়ে যাওঁ কাৰণ মানুহবোৰক চায়ো ভাল লাগে আৰু মন্দিৰতো যোৱা হয় নতুন নতুন কাপোৰ পিন্ধিবলৈ পাওঁ নতুন সাজ পোছাক নতুন আ অলংকাৰ এইবোৰ পিন্ধি যেতিয়া মই ক'ৰবালৈ যাওঁ নিজৰে মনটো ভাল লাগে বহুত বেছি ভাল লাগে সেয়াই